এই দূৰত মানে আওহতীয়া আৰু দূৰৱৰ্তী গ্ৰামাঞ্চলসমূহত বাস কৰা মানুহৰ বাবে খেলবোৰে মনোৰঞ্জন আৰু মানসিক চাপৰ পৰা সকাহ পোৱাত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে যেনেদৰে গাঁওসমূহত প্ৰায় ল'ৰাবোৰে খেল ধেমালি মাধ্যমটোকে মনোৰঞ্জনৰ মাধ্যম হিচাপে বাছি লয় বিশেষকৈ যেনে ধৰক ফুটবল ক্ৰিকেট আৰু বিহু বহুত ধৰণৰ গাঁৱলীয়া খেল ধেমালি আছে তেনেকুৱা খেলবোৰ খেলি সৰু সৰু ল'ৰা ছোৱালীবোৰে সময়বোৰ মানে পাছ কৰে অতিক্ৰম কৰে ঠিক তেনেদৰে ডাঙৰেও মাজে মধ্যে ভলীবল ফুটবল ক্ৰিকেট আদি খেলা দেখা যায় গতিকে গাঁওসমূহত প্ৰায়বোৰ মানুহেই খেল ধেমালিকেই মনোৰঞ্জনৰ মাধ্যম হিচাপে বাছি লোৱা দেখা যায় আৰু যাৰ ফলত মানে মানুহবোৰৰ যিবিলাক চাপ থাকে মানসিক চাপ ঘৰুৱা অশান্তিও থাকে কিছুমানৰ সেইবিলাকৰ পৰাও সকাহ পোৱা যায় সেয়েহে সেয়েহে মানুহবোৰৰ স্ৱাস্থ্য মন আদি ভালে থাকে মানে শাৰীৰিকভাৱে সক্ষম থাকে মানসিক ক্ষমতা অটুট থাকে সেনেকৈ এই খেলবোৰে গাঁৱলীয়া সমাজত বিশেষ ভাল প্ৰভাৱ পেলাই বুলি মই ভাবোঁ